শেহতীয়া বছৰবোৰত ভাৰতীয় অৰ্থনীতি যথেষ্ট বৃদ্ধি পাইছে ইয়াৰ কাৰণসমূহ যেনে বহুতো উদ্যোগ প্ৰতিষ্ঠানত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিছে লগতে মাইক্ৰ' ফাইনেন্সসমূহে ঋণ দিয়ে তেতিয়া যিকোনো ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে যেনে মূৰ্গী পালন গাহৰি পালন গৰু ফ্ৰাম মাছ পালন ইত্যাদি আৰু আম্বানিৰ প্ৰতিষ্ঠান যেনে জিঅ' ৰিলায়েন্সত বহুতো নিবনুৱা মানুহক কৰ্ম সংস্থাপন দিছে ৰতন টাটাৰ চিকিৎসালয়সমূহ আৰু নামী দামী গাড়ী নিৰ্মান কৰা প্ৰতিষ্ঠানসমূহ সমূহ ইণ্টাৰনেটৰ বেংকিং আজিৰ দিনত যথেষ্ট জনপ্ৰিয় এপ ইয়াৰ কাৰণে আমি গুগুল পে' ফোনপে' গুগুল পে' ফোনপে' পে'টিএম আদি কৰিব পৰা হৈছোঁ ইয়াত বহুতো সুবিধা আছে হাতত পইচা হাতত পইচা নাথাকিলেও চিন্তাৰ কোনো কাৰণ নাই কেচ পইচা লৈ থকাৰ অসুবিধা হয় চোৰ ডকাইটৰপৰা সাৱধান হ'ব লাগে আৰু ইজনে সিজনলৈ সহজে পইচা পঠাব পাৰে সহজে পইচা পঠাব পাৰে ডিজিটেল পৰিশোধনে বিত্তীয় খণ্ডক যথেষ্ট সহায় কৰিছে বেংকত শাৰী পাতি সময় নষ্ট নোহোৱাকৈয়ো পইচা পঠিয়াব পাৰে অনলাইন অৰ্ডাৰ দিব পাৰে অনলাইন পে'মেণ্ট কৰিব পাৰে এইবিলাকেই বিত্তীয় খণ্ডক বহুতো সহায় কৰি আছে আৰু